এক লাখ পঁয়ত্ৰিছ হাজাৰ তিনিশ পঁচিছ তিনি লাখ পঁচিছ হেজাৰ নশ দছ আঠ লাখ সাতত্ৰিছ হাজাৰ পাঁচশ বিছ এক লাখ নিয়ান্নব্বৈ হাজাৰ নশ নব্বৈ পাঁচ লাখ পঁচপন্ন হাজাৰ সাতশ সত্তৰ